মোৰ সৰুকালৰ কাহিনী মানে ধেৰ ক'বলৈ বেয়াও লগা হৈছে তথাপি কওঁ আৰু এই মোৰ আমাৰ ঘৰৰ ওচৰতে মানে দোকান এখন আছিলে তেনেকুৱাতেই এই বাপেক মাক পিতেক তাৰ পাছত বাপেকটো হ'ল কণা মাকজনী হ'ল অঁকৰা তেনেকুৱাতে আমাৰ দেউতাৰ এই কোট চোলা বুটাম কোট চোলাৰ বুটামবোৰ নি পেলাই মই মানে তেন তেনেকুৱাতে সৰুতে আমাৰ দেউতাহঁতে পইচা পাতি নিদিয়ে মানে হাতত সৰুতে তাৰ পাছত তেনেকুৱা পাঁচ ছবছৰ বয়সৰ হ'ম আৰু আমি তাৰ পাছত দেউতাৰ কোট চোলা বুটামবোৰ কি কৰোঁ মই বহি পেলাই এজেগাত বহি পেলাই মানে খব কাটো খব কাটি পেলাই মানে দহ নয়া তেতিয়া দহ নয়া পইচাহে আছিলে আৰু দহ নয়া পইচাতে ঢেৰ মৰ্টনবোৰো পায় বিস্কুটো পায় আচাৰৰ পেকেটো পায় কিবা কিবি ঢেৰ সৰু সুৰা বস্তুবোৰ পাওঁ আৰু খাবলৈ তাৰ পাছত আৰু মৰ্টনবোৰ মৰ্টন আনিবলৈ যাওঁতে মানে বুট কোট চোলা বুটাম লৈ যাওঁ পাঁচ ছটামান নিয়াৰ পিছত মানে কণা বুঢ়াটোক মানে দছ পইচা মানে এনেই অকণ খব কাটাতো পইচাটো তাৰ পাছত এই কোট চোলাৰ বুটামটো মই কাটি মেলি পেলাই লৈ যাওঁ বুঢ়াটোক কওঁ দ হেৰি নানা দহ টকাৰ দহ পইচাৰ চানা দিয়কচোন এনেকৈ কওঁ তাৰ পাছত বুঢ়াটোৱে মানে এনেই হাতেৰে দেখিতো নাপায়ে কণা তাৰ পাছত হাতেৰে খেপিয়াই খেপিয়াই চাই পেলাই মানে পইচা টেমাতে থৈ দিয়ে পইচা টেমাতে থৈ দিয়ে চানা টানা দিয়ে খাওঁ খাই অকণমান দেৰি পাছত আকৌ যাওঁ এটা লৈ আকৌ এবাৰ মৰ্টন আনো সেইটো খাই শেষ হোৱা পাছত আকৌ হেৰি কিবা আচাৰৰ পেকেট এখেগা আনোগৈ আনি আনি এনেকৈ মই পইচা মানে কোট চোলা বুটাম কও ডেৰ ডেৰশমান দোকানখনত জমা হ'লগৈ তাৰ পাছত এদিন কি হ'ল পিতেকটো আহিলে মাকজনীও অঁকৰা মাকজনী ইফালে সিফালে কাম কৰি থাকে পিতেকটো আহিলে পিতেকটো আঁতৰত এনেই কিবা এই কাম বন কৰে যি পায় তাকে কৰে একে দুখীয়া দোকান এখনো ল'ৰাটো আহিলে আহি পেলাই বাপেকে ক'লে মই দোকানৰ মালকেইটামান লৈ আহগৈ যা বেগ এটা লৈ পেলাই বেছি বস্তু আনিব নালাগে চানা টানাখিনিয়ে বেছিভাগে বিক্ৰী হৈ থাকে চানাখিনিকে লৈ আহগৈ আৰু মৰ্টন চৰ্টন অলপমান আচাৰ চাচাৰ অলপ লৈ আহগৈ এই ছোৱালীজনী আহে বৰ আচাৰ চাচাৰ খাই থাকে অ' মৰ্টন চৰ্টন খাই থাকে সেইকাৰণে মানে ল'ৰাটোক মানে পইচাখিনি উলিয়াই দিছে আৰু টেমাটোৰ পৰা খুচুৰা পইচাখিনি উলিয়াই দিয়াৰ পিছতে আৰু পিতেকে কৈছে দেউতা এয়া কোনে দিলে তোক পইচা অ' তেনেকৈ ক'লে তা দেউতাকে কৈছে এই আমাৰ দেউতাৰ কথা ক'লে আৰু দেউতাৰ নামটো ধৰি পেলাই ক'লে সেই হিৰণ্য়কৰ ছোৱালীজনীয়ে বেছিভাগে দেখোন আচাৰ এইবোৰ কিবা কিবি খাবলৈ আহি থাকে দেখোঁ তাইয়ে দিলে নেকি কিন্তু তাইয়ে বেছি আচাৰ চাচাৰ এইবোৰ ইটো সিটো খাই থাকে দোকানতে মইতো পইচাখিনি থৈয়ে দিছোঁ পিছে কি হয়নো কয় পইচা নহয় নহয় দেউতা তাৰ পাছত বাপেকে সুধিলে কৈছে কি হয়নো তেতিয়াহ'লে সেই কোট চোলাৰ বুটামবোৰহে দিছে তোক এনেকৈ ক'লে সেই কোট চোলাৰ বুটাম কিয় দিব ছোৱালীজনীয়ে বুলি ইমান ভাল ঘৰৰ ছোৱালীজনী কোট চোলাৰ বুটামনো কিয় দিব এনেকৈ ক'লে তাৰ বাপ পিতেকে কৈছে বাপেক মাকে চাগে পইচা নিদিয়ে সেইকাৰণে তাই কোট চোলাৰ বুটামবোৰকে লৈ আহিলে এনেকৈ ক'লে কৈছে এদিন আহিলে বাৰু থাপ মাৰি হাততে ধৰি ল'বিচোন তই এদিন কামলৈ নালাগে যাবলৈ তেনেকে ক'লে তাৰপাছত এদিন এদিনাখন মই কি কৰিলোঁ মইতো পিতেকটোক যে পইচাখিনি বাপেকে গন্তি কৰিব দিছে বুলিতো মই নাজানো তেনেকুৱাতে বাপ পিতেকে মানে মোক কৈছে মই দোকানত দিওঁতে মানে সি পিছফালৰ পৰা মোক পিছফালে চুলিখিনিতে ধৰি ল'লে ধৰি লোৱাৰ পাছত মোক চ চৰ এটাও মাৰিলে মৰাৰ পাছত তেতিয়া মোক কৈছে তই দেউতাক বোলে ঠগি ঠগি বোলে গোটাই বয়ামৰ আচাৰৰ পৰা চানাৰ পৰা মৰ্টনৰ পৰা চব চেছ কৰিলি খাই পেলাই ইমান দুখীয়া দোকানখনক কি ঠগিব লাগে নেকি এনেকৈ কৈ পেলাই তাৰপাছত দেউতাৰ ওচৰলৈ ধৰি পেলাই লৈ আহিলে দেউতাও মাৰিলে দেউতাও মাৰ পিট কৰিছে কৈছে এইটো কাম এইটো আৰু ভুলতো নকৰিবি হ'ব বাৰু ছোৱালীজনীয়ে যিখিনি খাইছে কেইটকা এতিয়া দহ পইচা দহ আগৰ দিনৰ দহ পইচাহে তাৰপাছত দেউতাই কৈছে যিকেইটকা হয় মই দি দিম এই লৈয়ে যোৱা তুমি ল'ৰাটোক ক'লে তাৰপাছত ল'ৰাটোৱে আনি পেলাই আকৌ বাপেকক দিছেহি তাৰপাছত দেউতাই দিনটো আঁঠু কঢ়াই পেলাই দিনটো আঁঠুকঢ়াই পেলাই থৈ দিছে কাণত ধৰাই পেলাই দিনটো একে ৰাতিপুৱা নটামান বজাৰ পৰা আঁঠু কঢ়াইছে একে তিনটা চাৰিটালৈকে মই সৰুতে এইখিনি দুষ্ট কৰিছোঁ আৰু তাৰপাছতেই মই ইস্কুললৈ যাওঁতে ইস্কুললৈ যাওঁতে হেৰি মাষ্টৰজন মানে অংক নোৱাৰোঁ অংক দিব সময়তে মোৰ মানে কিবা এটা হ'ব লেট্ৰিন কৰিবই লাগিব পেচাব কৰিবই লাগিব এনেকুৱা এটা বুদ্ধি কৰি পেলাই মই লুকাই থাকোঁগৈ তাৰপাছত তেনেকুৱাতে মানে কি কৰিলে মাষ্টৰটোৱে কৈছে তই যেতিয়াই অংক দিম তেতিয়াই তোৰ এয়া ভাওনা দেখাৱ এনেকৈ কৈ পেলাই মানে মাষ্টৰজনে মানে বাঁহৰ ইস্কেল দি বা কাঠৰ ইস্কেল নাছিলে বাৰু তেতিয়া বাঁহৰ ইস্কেল দি পেলাই মাৰ হাত দুটাত ধৰি পেলাই এটা হাতত দহ চাটকৈ মাৰিলে মানে বহুত মাৰিছে আৰু মুঠতে ভৰিয়ে হাতেও কোবালে কোবোৱা পিছত মই ঘৰলৈ আহিলোঁ মানুহজন মানে এই ইফালে সিফালে ইস্কুলৰ পৰা বাহিৰে বাহিৰে চুটি দিয়াৰ পাছতে ইফালে সিফালে টিউচন কৰি পেলাই আহে আহি থাকোঁতে মানুহজনৰ সাতটামান বাজেগৈ মই কি কৰিলোঁ কচু ক'লা কচুৰ ঠাৰি এডাল কাটিলোঁ আহি পেলাই ঘৰত মোক মাৰা কাৰণে ক'লা কচু এডাল ঠাৰি এডাল কাটি পেলাই তাৰপাছত ক'লা গুলি এটা কিনিলো কিনি পেলাই তাৰপাছত বেজী দি পেলাই সূতাডাল সুমাই বেজী দি মই ফুটা কৰি পেলাই কচুৰ ঠাৰিডালত বগা চূণ আঁকিলো আঁকি পেলাই জংঘলত মানে কচু ঠাৰিডাল লুকুৱাই পেলাই থৈ আহিছোঁ থৈ ময়ো মাৰ মানে ক'লা চুৱেটাৰ এটা পিন্ধি পেলাই বহি আছোঁ জংঘলত বহি পেলাই তাক মানে ভয় খুৱাম তাৰপিছত মানুহজনো যেই পাৰ হ'ব ধৰিছে চাইকেলত পাৰ হ'ব ধৰিছে তেনেকুৱাতে মানে মানে হেৰি কচু ঠাৰিডাল ক'লা সূতাত বন্ধা আছিলে যে মই টানি দিলোঁ টানোঁতে মানুহজন পৰি চাইকেলৰ পৰা পৰি তাতে নলা এটা আছিল নলাত পৰিলে পৰাৰ পাছত তাৰ কঁপালখন ফাটিলে আৰু এই আগ অকণমান পিছফালে মূৰটোতো দুখ পালে তেজ ওলাইছে দুজেগাতে কিন্তু কঁপালখনৰ পৰা বেছি তেজ ওলাই ন পাঁচটামান চিলায়ে পৰিলে তাৰ পাছত মই গৈ লুকালোগৈ মোক ধৰা নপৰিলে বাৰু তাৰ কেইদিনমানৰ পাছত দুমাহমানৰ পাছতহে মাষ্টৰজন স্কুলৰ পৰা আহিছে দুমাহমানৰ মাজত স্কুলৰ পৰা আহিছে আহি মে আহি ইস্কুললৈ আহিছে তেতিয়া কৈছে কে বাইদেউহঁতে সুধিছে আপুনি এনেকুৱা এটা এই দুখ পালেনে বুলি একে কঁপালতে চিনটো লৈ আহিলে তেনেকৈ কওঁতে কৈছে কি ক'ম বোলে কোনেনো কি কৰিলে সাপেই গ'লনে কিয়ে গ'ল মই পৰিলো নলাত ক'লা সাপ এডাল একেবাৰে আগেদি গুচি গ'ল এনেকৈ মই ইস্কুলত আছোঁ মোৰ হাঁহিও উঠিছে তথাপিতো মই ক'ব নোৱাৰোঁ এতিয়া ছাৰক যে ছাৰেতো আকৌ মোক মাৰিব সেইকাৰণে মই একো নক'লোঁ আৰু